আমি বিহুৰ বিহু মানে আমি নাচি ভাল পাওঁ তেনে নাচি ভালপোৱা হয় তেনেধৰণৰ মাহাতে সৰুতে এনেকে শিকায় বিহু নাচিবৰ কাৰণে শিকাইছিলে দাদাহতৰ লগত সৰুৰ পৰা গৈ পিনে এনেকে বিহুটো শিকোৱা হয় বা অন্যান্য গছৰ তলত বিহু শিকোৱা হয় বিহুটো আমি শিকিছিলোঁ নাচি মানে বিহু শিকিবৰ কাৰণে হুঁচৰি মৰা হয় গাঁৱে গাঁৱে হুঁচৰি মৰা হয় আৰু ঠিক তেনেধৰণৰ বহাগী মেলা বা পাতিলে আমি তাত নাচোঁ বা স্কুল কলেজ যেনেকে ধৰক বিহুতো আমি তেনেকৈ মানে কম্পিটিশনৰ ওপৰত নচা হয় বা এনেকেও শিকা হয় আৰু বিহু আমি ভাল পাওঁ বা নাচি ভালপোৱা হয় হয় ই মানে বিয়া ফূ্ত কৰা হয় নচা হয় তাতো আমি ঠিক তেনেধৰণৰ বিহুটো মানে হেৰি নচা হয় আৰু বা মা কৰোঁতে আমুক আমাৰ দাদাই শিকাইছিলে বা সৰুকালৰ পৰা লগত মানে সৰুৰে ঘূৰি ঘূৰি বা লগত লৈ ফুৰে যিমান সৰুৰ পৰা আমি নাচিব পাৰোঁ সিমানটো বয়সৰ পৰা লৈ পিনে নচা হয় হয় তাৰপাছত আৰু হুঁচৰি মাৰোঁ ঘৰে ঘৰে বিহুুৰ বা স্কুলত মচা হয় বা বিহুৰ হেৰিয়ত গছৰ তলত মৰা হয় ঠিক তেনেধৰণৰ ম ওপৰত ভ্তি কৰা হয় তাৰপাছত আমি বিহু হেৰিয়ৰ এইটো এই বহঙি মেলাৰ মানে হেৰিয়টো নচা হয় তেনেধৰণৰ ঠিক পুৰষ্কাৰসমূহ পোৱা হয় তাৰ ওপৰতো আমি বা বিহুিলে বিয়াৰ বিয়াত ফূৰ্তি কৰা হয় সেই ধৰণৰ তেনেকৈ মানে আমি মাচ মেলা হয় বা বিহু আহিলে ঘৰে ঘৰে এনে হুঁচৰি মৰা হয় হুঁচৰি মাৰি আমি বিহু মানে ফূ্ত কৰি মেলি বা উদযাপন কৰি সকলো ক্ষেত্ৰত ফূৰ্তি কৰা হয় বিহু নাচি ভাল পাওঁ ঠিক তেনেধৰণৰ সৰুৰ পৰা নাচিয় ভাল পাওঁ আৰু সেই সেইবিলাকে আৰু তাৰ ওপৰত আমি সৰুতে নাচি বা পুৰস্কাৰসমূহ পাইছিলোঁ মাহঁতে সৰুতেই শিকাইছিলে বা দাদাহঁতে দাদাহঁতৰ লগতে শিকা হয় বিহুটো বিহুৰ উপৰিও বা হেৰি বিহু উপৰিও আমি মানে বাহী মেলাত নচা হয় আৰু এনেই মেলা কিবা হেৰি পাতিলে কম্পিটিশ্যনত ওপৰত নচা হয় ঠিক তেনেধৰণৰ অঁ মই মানে বিহু বহুত সৰু কালৰ পৰাই নচৰা হৈছিলে বাৰু সেইসকলে মা মাহঁতে শিকাই লগত লৈ পৰে তেনেকে সৰুৰ পৰা ডাঙৰ হৈ আমি এতিয়া নিজেই ধৰক অলপ নিজেই যাবৰ পৰা হ'লোঁ আৰু নিজেই গৈ মেলি নাচি আমি এৰিব পৰা হ'লোঁ তাৰপৰিও পুৰষ্কাৰসমূহ পোৱা যায় যায় মানে তে তেখেতক তেনেকুৱা ক্ষেত্ৰত তেওঁ উপৰিও তাৰ উপৰিও আমি ফূৰ্তি কৰোঁ বা বিহু বিয়াৰ এনেই বিহু মৰা হয় সৰু বিয়াত ফূৰ্তি কৰি বিহু মাৰোঁ আমি বা মা আইতাসকলৰ লগত বিহু মাল পাওঁ সেইসকলে সবেই তেনেকেই আৰু হোৱা হয় তাৰ